অঁ বৌ

দে হ'ব দে ভালে কথা

দে অঁ অঁ হ'ব দে যাম খালো খালো ভাত তাত খাইচছোঁ বৌ খাইছা

অঁ হ'ব দে ভালে কথা ভাইমন দা

ঠিকে আছে ভালে কথা অঁ অঁ অঁ গাড়ী অঁ অঁ ভালে হ'ব দে অঁ অঁ হ'ব দে

অঁ অঁ অঁ মজা মজা অঁ অঁ অঁ অঁ হ'ব দে পইচা চইচা অলপ বেছিকে ল'বি মোকো লাগিব হ'ব দে অঁ দে দে

ভাল লাগিছে অঁ

ভাল লাগিব দে অঁ চিনেমা হ'লটো ভাল নো চিনেমা হ'লটো ধুনীয়া নো অঁ অঁ অঁ অঁ হ'ব দেই অঁ ধুনিয়া মজা অঁ ভাল পাব অঁ ভালে হ'ব দে বেছি মানুহ নালাগে আমি দুইটা পৰিয়ালে যাম নো অঁ এশোপা হ'লি আৰু বেছি খেলি মেলি লাগে অঁ দে অঁ দে ভালে হৈছে দে ময়ো এনেকে লগে পাবা নাই ভালে ভাল এনেকে অঁ

ক'ত যাব তে পঢ়াইছে হয় দে

দাদা ভাল পাইছে না অঁ অঁ থেংক ইউ থেংক ইউ পাম অঁ দে